প্ৰথমতে মোৰ এখন বাইক আছে আৰু আমি ঘৰৰপৰা ওলাই গ'লে সদায় হেলমেট পৰিধান কৰিব লাগে নহ'লে যিকোনো বিপদ আহিলে সেই হেলমেটটোৱে আমাৰ জীৱনটো বচাব পাৰে এবাৰ আমি ভ্ৰমণলৈ ওলাই গৈছিলোঁ সেই ভ্ৰমণটো আছিল নৰ্থ ছিকিম বহুত ভাল লাগিছিল তেতিয়া আমি আমি বহুত ফ্ৰেণ্ডৰ লগত তিনি চাৰিজন ফ্ৰেণ্ডৰ লগত বাইক লৈ ৰাইড কৰি গৈছিলোঁ ছিকিম নৰ্থ ছিকিমলৈ পিছত বহুত ধৰণৰ বাধা আহিছিল ছিকিমত বহুত বৰফ পৰিছিল তেতিয়া আমাৰ বাহনখন মানে বাইকখন বেয়া হৈ থাকিল পামচাৰ হ'ল টায়াৰটো ৰিংটো বেকা হৈ গ'ল চ' তেতিয়া আমাৰ বাইকত চেফটিত আমি ৰাখি থওঁ মানে সঁজুলিবিলাক সেই সঁজুলিবিলাক লগত আছিল আমি কি আমি লগ লাগি সেই সঁজুলিবিলাক ওলাই বাইকখন ঠিক কৰিলোঁ কিছু দূৰ গ'লোঁ আৰু গ'লোঁ চাই ভাল লাগিল যেতিয়া আমি ভ্ৰমণটো কমপ্লিট কৰি ঘূৰি আহিবলৈ চেষ্টা কৰিলোঁ ঘূৰি আহোঁতেই আমাৰ আৰু বাইকৰ চেইনডাল চিঙি থাকিল তেতিয়া আমি ভাবিছিলোঁ আমাৰ তাতে ইমান মানে ইমান ডাঙৰ সঁজুলি নাই যিমান যিমান থাকিব লাগিছিল কিন্তু আৰু এজন ফ্ৰেণ্ড আছিল সি গোটেই সঁজুলিবিলাক লৈ আহিছিল বাইকৰ যিবিলাক লাগে আৰু তেতিয়া আমি সেই বাইকখন মেৰামতি কৰিলোঁ কৰি আমি ঘূৰি আহিলোঁ ঘূৰি আহোঁতে আমি ভাবিলোঁ কিয় জানো এটাহে ট্ৰিপ কমপ্লিট কৰিলোঁ আৰু এটা কৰি কৰা যাওক তেতিয়া আমি আৰু নেক্সট ট্ৰিপলৈ ভাবিলোঁ ঘৰ আহিলোঁ ঘৰ আহি নেক্সট ট্ৰিপ ভাবিলোঁ নেক্সট ট্ৰিপলৈ আমি ওলাই গ'লোঁ ওলাই যাওঁতে সেইবাৰ আমি গোটেই চেফটিৰ লগত যিমান যি সঁজুলি লাগে বাইকৰ বেয়া হ'লে যিমান যি সঁজুলি লাগে সেই সঁজুলিবিলাক লগত ল'লোঁ লৈ গৈ থাকিলোঁ ট্ৰিপলৈ লোৱাৰ পিছত কিছুমান বাইকত গিয়াৰ থাকে চেফটি গিয়াৰবিলাক সেই গিয়াৰবিলাক আমি লগাই ল'লোঁ ফ'গ লাইট লগাই ল'লোঁ ফ'গ লাইট লগাই ল'লোঁ আৰু যিমান যি বাইকত লাগে সেইবিলাক চব লগাই ল'লোঁ এতিয়া আমি যাই আছো গৈ আছো বৰ ভাল লাগিছিল যাত্ৰাটোত চ' আমি যাই থাকোঁতে যাই থাকোঁতে ৱাটাৰ ক্ৰচিঙত ৱাটাৰ ক্ৰচিঙত আমাৰ বাইকখন পিচলি পৰি গ'ল পিচলি পৰি যাওঁতে আমাৰ টেংকিটো ফুটি থাকিল এতিয়া টেংকিটোত এতিয়া টেংকিটো ফুটিবলৈ জ্বালাই কৰিব লাগিব কিন্তু এইবাৰ আমাৰ গোটেই জ্বালাই কৰাৰ সঁজুলিবিলাক লৈ আহিছিলোঁ আমি তেতিয়া সেই সময়ত জ্বালাই কৰি ল'লোঁ আৰু সেই যাত্ৰাটো কমপ্লিট কৰিলোঁ কৰি সেই যাত্ৰাটো ঘূৰি আহোঁতে আমাৰ দুৰ্ঘটনা এটা হোৱাৰপৰা বাচি গ'ল কাৰণ আমি হেলমেট পিন্ধি আছিলোঁ আমাৰ বাইকখন বেয়াকৈ পৰিল আৰু আমিও পৰিলোঁ কাৰণ হেলমেট পিন্ধি থকাৰ কাৰণে আমাৰ জীৱন বাচি গ'ল আৰু আমাৰ মূৰটো বাচিল এই হেলমেট পিন্ধাৰ কাৰণে আমাৰ জীৱন সুৰক্ষিত আছিল